আমাৰ ঘৰত যেতিয়া গৰু এজনী জগে গৰুজনী পোৱালি জগাৰ লগে লগে আমি গৰুজনীক অলপ কুহুমীয়া পানী গামলাত নি খাবলে দিওঁ লগে লগে পোৱালিটো মুখখন মেলি বা গলধনটো গৰু পোৱালিটোৰ গলধনটো চুই দিয়া হয় গনধলটো বোলে টানি দিলেও অকমান ওখ চাইজৰ গৰু হয় বুলি আগৰ লোকে আমি কোৱা শুনো তাৰ ভিতৰতো আমি গৰম পানী দি গৰু পোৱালিটোৰ মুখখনো অকমান কুহুমীয়া পানীৰে আমি ধুই গাখীৰ লগে লগে আকৌ গাখীৰ মাকৰ ওচৰলে নি গাখীৰ পিয়াই আমি ফেহু খিৰাও খিৰোৱাৰ লগে লগে আমি আকৌ তেনেকুৱা বাঁহ বাঁহৰ বাঁহ গছৰ পৰা কুমলীয়া চুঙা আনি গা ফেহুখিনি তাত ভৰাই বাঁহৰ চুঙাত দি সৰু সৰু পিচ কৰি ওচৰে পাজৰে থকা ল'ৰা ছোৱালীক মাতি আৰু গৰুজনীৰ ওপৰত সাতডাল খেতেৰা খেতেৰী দি গৰু সোনকালে গাখীৰ ওল সৰহকে গাখীৰ ওলাবলে পোৱালি ভালমতে থাকিবলে গৰু গাত আৰু পোৱালিটোৰ গাত দি ল'ৰা ছোৱালী বিলাকক আমি ভাগ কৰি খাবলে দিওঁ তাৰ পিছত গৰুজনী আমি কুমলীয়া ধৰণৰ ঘাঁহ কাটি পথাৰৰ পৰা আনি এৰালি দিয়ে এৰালি ঘাঁহ তেনেধৰণৰ আৰু বাঁহ পাত কিবাকিবি কাটি আনি আমি যত্ন লওঁ তাৰ ভিতৰতো তুঁহ তুঁহ আনি তুঁহৰ লগত অমিতা কাটি গাখীৰ ওলাবৰ কাৰণে ৰাতি সিজাই ৰাতিপুৱা দানা দানা হিচাপে দি আমি গাখীৰ উলিয়াবলৈ যত্ন কৰোঁ তেনেধৰণে আকৌ গৰু নাড়ী পোৱালিটোৰ পোক দিছে বুলিও আমি সেইটো লক্ষ্য কৰোঁ কেতিয়াবা সেই পোক দিব দিলেও আমি ধপাত তিয়াই তাত লগাই আমি প্ৰাথমিক চিকিৎসা হিচাপে কৰোঁ তাতো যদি নোৱাৰোঁ তেতিয়াহে আমি ডাক্টৰৰ পৰামৰ্শ ল'বলে আগবাঢ়ি যাওঁ তেনেধৰণে ছাগলী ছাগলীৰ ক্ষেত্ৰতো ছাগলী জগাৰ লগে লগে ছাগলী পোৱালিটোকে আমি মেখেলা ৰচি বুলি কওঁ তেনেধৰণে মেখেলা ৰচী এডোখৰ আমি একেটা উশাহে বান্ধি দিওঁ আৰু পোৱালিটোৱে গাখীৰ খাব পাৰিছে নাই দুই তিনিবাৰ চেক কৰোঁ আকৌ গৰম পানীয়ে যদি হেৰি নহয় তাতো আমি অকমান কুহুমীয়া পানীয়ে পোৱালিৰ মুখটো আৰু গাখীৰ ওহাৰখন ছাগলীজনীৰ বা খিৰাই মেলি আমি দিওঁ দুই তিনিবাৰ আৰু তিনদিন চাৰিদিনলৈকে খুব অ'ত ত'ত বান্ধি বা কিবা কৰি চোৱাৰ পাছতো যদি পোৱালিটোৰ কিছুমানৰ ওকণি হয় ছাগলীৰ গাত বেছি পৰিমাণে তলত থ'লে সেইকাৰণে আমি আকৌ ওপৰত থোৱাৰ ব্যৱস্থা কৰোঁ আৰু ছাগলীৰ কাৰণে ওকণি হ'লেও এই চাদা তিয়াই দিয়া হয় তাতো যদি নোজোৰে ছাগলী আকৌ বেলেগ ধৰণে ওকণি মৰিবলে কাৰণে আমি বেজি দিবলে যত্ন কৰোঁ তাৰ ভিতৰত যত্ন কৰি অলপ দুই তিনিমাহ হোৱাৰ লগে লগে আকৌ ডক্টৰ হতুৱাই আমি খাচি কৰিও সেই ছাগলীটো মতা ছাগলী হ'লে সৱল কৰোঁ নহ'লে মাইকী ছাগলী হক হ'লে তাৰ ভিতৰত ওকণি বেজি দি আমি প্ৰতিপাল কৰোঁ